টেপৰ পানীটো পৰিষ্কাৰ হয় টেপৰ পানী আমাৰ টেপৰ পানীৰে আমাৰ টেপৰ পানী পাওঁ আৰু টেপৰ পানী আমাৰ কি হয় টেপৰ পানী পৰিষ্কাৰ হয় আৰু টেপৰ পানীৰে আমাৰ বাচন ধুবলৈ ভাল হয় কাপোৰ ধুবলৈ ভাল হয় আইৰণ কম আছে আইৰণটো কম নাছিলে কিন্তু আমি ফিল্টাৰ বনাই লৈছোঁ সেইকাৰণে টেপৰ পানীটো আমাৰ কাৰণে ভাল হয় টেপৰ পানী আমি যদি ব্যৱহাৰ কৰোঁ টেপৰ পানী আমাৰ কি হয় টেপৰ পানী আমাৰ যদি ব্যৱহাৰ কৰা যায় তেনেহ'লে আমাৰ সুবিধা বহুতখিনি আছে বাচন ধুবলৈ আমাৰ সুবিধা হয় ফাৰ্ষ্টতে তাৰপিছত আমাৰ কাপোৰ ধুবলৈ ভাল হয় আমি দমকোল কোল দমকল মাৰিলে বা যদি শোল মাৰোঁ তেনেহ'লে আমাৰ কোঁৱাৰ পৰা পানী পানী ল'লে আমাৰ বহুত কষ্ট হয় মাহঁতে বহুত কষ্ট পায় টেপৰ পানী যদি আমি যদি লওঁ তেনেহ'লে তাত আমি কষ্ট যেন নালাগে আৰু চুইছটো টিপিলেই বা যদি যোনটো নট আছে সেইটো আমাৰ অন কৰিলে আমাৰ টেপৰ পানীখিনি পাই যাওঁ বা টেপৰ পানীখিনিকে আমি পাই যাওঁ তাৰপাছত আমাৰ দমকল মাৰিলে মাহঁতৰ কাৰণে কষ্ট হয় বা কাপোৰ ধুব কাপোৰ যদি এগালমান হয় তেনেহ'লে তাত যদি কাপোৰ ধুবলৈ হয় তাত আমি দমকলৰ পানী দমকল মাৰি দমকল কল মাৰিলে আমাৰ কি হয় টিউবেল মাৰিলে আমাৰ কি হয় গোটেইখিনি আমাৰ কাপোৰ ধুবলৈ আমি সক্ষমেই নহ'ম কাৰণ দমকলত দমকল মাৰি বা আপোনাৰ টেপ মাৰি টিউবেল মাৰি আমি কাপোৰ ধুবলৈ মাহঁতে বহুত কষ্ট পায় আৰু দেহৰ কাৰণে বহুত কষ্ট শ বহুত শক্তি লাগিব কিন্তু যদি টেপৰ পানীখিনি আমি যদি পাওঁ টেপৰ পানীখিনি পালে আমাৰ কি হয় আমাৰ টেপৰ পানীখিনিদি আমাৰ সুবিধা হয় আৰু আমাৰ আইৰণ যদি ক'ব লাগিছে আইৰণ কম হয় কাৰণ আইৰণটো এইকাৰণেই কম হয় আমি তাত ফিল্টাৰ বহাই লৈছোঁ যাৰ কাৰণে আমাৰ কাপোৰত বগা বগা কাপোৰ যদি ধুবলৈ হয় তাত আমাৰ হালধীয়া দাগ নালাগে মানে তেনেহ'লে টেপটো যদি আমি ফিল্টাৰ বহাই লওঁ তেনেহ'লে আমাৰ বগা কাপোৰটো বগা কাপোৰেই হৈ থাকিব আমাৰ যদি আইৰণৰ বিষয় যদি আপুনি বিষয়ে কয় আইৰণ আইৰণ আইৰণ আছে পানীত আইৰণ থাকেই কিন্তু কেতিয়াবা আইৰণ বেছি বেছি হোৱাৰ কাৰণে আমাৰ কি হয় আমাৰ টেপৰ পানীটো আমাৰ ফিল্টাৰ বহাই লৈছোঁ যাৰ কাৰণে আমি টেপৰ পানীখিনিদি আমি পৰিষ্কাৰ পাওঁ আমি তাক খাবও পাৰোঁ যদি আমি ক'বলৈ যাওঁ তাৰ টেপৰ পানী আমি খাবও পাৰোঁ কাৰণ পৰি আমি টেপৰ পানী আমি ফিল্টাৰত দি পেলাই খাওঁ কিন্তু আমি টেপৰ লগতে আমি ফিল্টাৰ বনাই লৈছোঁ যাৰ কাৰণে আমি পৰিষ্কাৰ পানীখিনি পাওঁ যাৰ কাৰণে কাপোৰ ধুবলৈ আমাৰ ভাল হয় বগা কাপোৰ যদি হয় বগা কাপোৰত আমাৰ কাপোৰখিনিত আমাৰ হালধীয়া দাগ নালাগে বা কাপোৰত আমাৰ দাগ নালাগিবৰ কাৰণেআমাৰ মুখ ধুলে মুখত দাঁতত ছেক নালাগিবৰ কাৰণে আমাৰ আপোনাৰ যদি ক'বলৈ যাওঁ খাবৰ কাৰণে আমি তাৰ পৰাই কেতিয়াবা আমাৰ যদি বহুত পিয়াহ লাগে তেতিয়াহ'লে তাত আমি কাপোৰ টিউবেলৰ পানী অ'হ ছৰি কি কয় টেপৰ পানীখিনি আমি খাব পাৰোঁ গতিকে টেপৰ পানী আমি পাওঁ আৰু টেপৰ পানীখিনি দি আমাৰ পৰিষ্কাৰ বুলি ক'বলৈ গ'লে আমি পৰিষ্কাৰ কৰি পৰিষ্কাৰ সিমান নাছিলে আৰু আমি অলপ তাত আমি ফিল্টাৰ বহাই লৈ পেলাই আমি পৰিষ্কাৰ কৰিবলৈ হেৰি কৰিছোঁ গতিকে গতি গতিকে সেইখিনি আমি মানে চাব লাগিব যে টেপৰ পানী আমাৰ প্ৰথমতে আমাৰ টেপৰ পানীখিনি আমাৰ কাৰণে কিমান ইম্প'ৰটেণ্ট হয় কাৰণ মাহঁতৰ কাৰণে আমি দমকল মাৰি বা টিউবেল মাৰি পেলাই যদি